জন্তুৰ যত্ন লোৱাৰ বাবে বিভিন্ন ধৰণৰ প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰিও বিভিন্ন ধৰণৰ লাভ লাভ হ'ব পাৰি পাৰোঁ জন্তুৰ যত্ন লোৱাৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতি ব্যৱহাৰ কৰাৰো কিছুমান লাভ আছে আমি প্ৰাকৃতিকভাৱেও জন্তুৰ যত্ন লওঁ জীৱ জন্তুবোৰক ভাল দৰে পোহ পাল দিওঁ নিয়মিতভাৱে জন্তুবোৰৰ খাদ্যৰ যোগান ধৰোঁ ঘৰতে বিভিন্ন ধৰণৰ দানা বনাই দিওঁ গৰু ছাগলীক ঘাঁহ থকা ঠাইত এৰাল দিওঁ দুপৰীয়া পানী খাবলৈ দিওঁ বেছি ৰ'দৰ ঠাইত থাকিলে ছাঁহলৈ আনো সন্ধিয়া হোৱাৰ আগতে ঘৰলৈ ঘৰলৈ আনো আৰু গৰু গোহালিৰ ওচৰত জাক দিওঁ ছাগলী গঁড়াল আৰু গোঁহালিত মহৰ পৰা ৰক্ষা পোৱাবলৈ আঠুৱা তৰি দিওঁ যাতে মহে কামুৰিব নোৱাৰে তাৰ উপৰিও গৰু ছাগলী আৰু ছাগলী গঁড়াল পৰিষ্কাৰ কৰি ৰাখোঁ পৰিয়াল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে জীৱ জন্তুবোৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে লগতে আমাৰ মনটোও ভাল লাগি থাকে ইয়াৰ উপৰিও গৰু ছাগলীক বেমাৰ হ'লে আমি ঘৰুৱাকৈ বিভিন্ন ধৰণৰ ঔষধ দিওঁ যদিহে ঘৰুৱা ঔষধে সেই জীৱ জন্তুবোৰৰ ভাল নহয় তেনেহ'লে ওচৰৰ পশু চিকিৎসালয়লৈ যাওঁ আৰু তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ অনুযায়ী ঔষধ আনো আৰু সিহঁতক খাবলৈ দিওঁ বা বিভিন্ন ধৰণৰ যেনে ভিটামিন প্ৰ'টিন প্ৰ'টিন জাতীয় ঔষধ আনো লগতে সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ হ'লে বেজি দিয়াৰ ইনজেকচনৰ ব্যৱস্থা কৰোঁ এনেদৰে গৰু ছাগলীবোৰৰ আমি যত্ন লওঁ ইয়াৰ উপৰিও হাঁহ কুকুৰাৰো বিভিন্ন ধৰণে যত্ন লওঁ আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু জৈৱিক জৈৱিকভাৱে যত্ন ল'লেও আমাৰ বিভিন্ন ধৰণৰ লাভ হয় লগতে সিহঁতো সোনকালে সুস্থ হৈ উঠে বিভিন্ন ধৰণৰ হাঁহ কুকুৰাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰোঁ সিহঁতক নিয়মিভাৱে খাবলৈ ধান চাউলৰ যোগান ধৰোঁ লগতে সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে ঘৰুৱাভাৱেও বিভিন্ন ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰোঁ যাতে সোনকালে সুস্থ হৈ উঠে আৰু সুস্থ হৈ উঠে লগতে যদিহে সিহঁতৰ ঘৰুৱা চিকিৎসালে চিকিৎসাৰে জীৱ জন্তুবোৰৰ জীৱ জন্তুবোৰ সুস্থ হৈ নুঠে তেতিয়া আমি বিভিন্ন পশু চিকিৎসালয়লৈ ওচৰলৈ গৈ বিভিন্ন ধৰণৰ চিকিৎসা কৰো যাতে সিহঁতে সোনকালে ভাল হৈ উঠে গাহৰিৰো তেনেদৰে যত্ন লওঁ গাহৰিক নিয়মিতভাৱে দানা সিজাই দিওঁ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ধৰণেৰে যত্ন লওঁ এনেদৰে আমি জীৱ জন্তুবোৰক যদি প্ৰাকৃতিকভাৱে বা প্ৰাকৃতিকভাৱে যদি যত্ন লওঁ তেনেদৰে আমাৰ তেনেহ'লে আমাৰ বিভিন্ন ধৰণৰ লাভ হোৱা দেখিবলৈ পাওঁ বিশেষকৈ যিবোৰ লোক আৰ্থিকভাৱে টনকিয়াল নহয় তেওঁলোকে তেওঁলোকে হয়তো পশু চিকিৎসালয়ৰ পৰা ঔষধ আনিবলৈ হাতত অৰ্থ নহ'বও পাৰে সেইবাবে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ কৰিও ব্যৱহাৰ কৰিলে জীৱ জন্তুবোৰো সুস্থ সৱল হয় তাৰোপৰি আমাৰ অৰ্থৰ ব্যয় ব্যয়ৰ পৰিমাণটো কমি যায় এনেদৰে আমি বিভিন্ন ধৰণৰ ঘৰুৱাভাৱে চিকিৎসা কৰিও জীৱ জন্তুবোৰক সুস্থ কৰি তুলিব পাৰোঁ আৰু অৰ্থৰ পৰাইও অৰ্থ ব্যয়ৰ পৰাও হাত সাৰি থাকিব পাৰোঁ